হয় নমস্কাৰ মোৰ নাম শ্ৰী সীমান্ত বৰা মই দৈনিক জনমভূমিৰ এজন ইডিটৰ মই আপোনাৰ ঘৰ মাজুলীত হয়নে হয় অঁ মই অঁ মই একচ্যুৱেলি এটা অসমৰ ধৰ্মীয় অনুষ্ঠানবিলাকৰ ওপৰত এটা ইডিটৰেল লিখিবলৈ বিচাৰিছিলোঁ তাৰ বাবে অসমত ধৰ্মীয় অনুষ্ঠান বিলাকত বিষয়ে আপোনাৰ কি কি কথা জানে তাৰ বিষয়ে আপোনাৰপৰা অলপ জানিবলৈ বিচাৰিছিলোঁ আপুনি ক'ব পাৰিব নেকি হয় অঁ হয় হয় অঁ হয় অঁ

হয় হয় অঁ বুজি পাইছোঁ বুজি পাইছোঁ অঁ পাল নাম হয় ন অঁ

অঁ আৰু আমাৰ মাজুলীৰ যিটো ৰাস মহোৎসৱ হয় সেই ৰাস মহোৎসৱটো অসম বিখ্যাত আৰু ভাৰত বিখ্যাত এই ৰাস মহোৎসৱৰ বিষয়ে আপুনি ক'ব পাৰিব নেকি ৰাস মহোৎসৱ মাজুলীত কেনেদৰে উদযাপন কৰে কেতিয়া উদযাপন কৰে এই ৰাস মহোৎসৱ উদযাপন কৰিবলৈ মাজুলীয়ে কিদৰে প্ৰস্তুতি চলায় এই বিষয়ে হয়

হয় অঁ অঁ

বুজি পাইছোঁ

ৰাস হয় এই ৰাস ৰাস মহোৎসৱ আমাৰ যিকেইখন মাজুলীৰ সত্ৰ আছে মূল যি চাৰি সত্ৰ বুলি কোৱা হয় সেই চাৰি সত্ৰত কেনেদৰে আপুনি ক'লে যে দক্ষিণপাট সত্ৰত উদযাপন কৰা বিষয়ে ক'লে বাকী সত্ৰকেইখনতো কেনেদৰে বা এই এতিয়া চামগুৰি সত্ৰয়ে মুখা শিল্পৰ বাবে তেওঁলোক বিখ্যাত তেওঁলোকে ৰাস মহোৎসৱ কেনেদৰে উদযাপন কৰে বা আউনীআটী সত্ৰ হওক উত্তৰ কমলাবাৰী সত্ৰ হওক এই সত্ৰবিলাকে ৰাস মহোৎসৱ কেনেদৰে উদযাপন কৰে

অঁ বাহিৰত তেওঁলোকে ৰাসখন ৰাস মঞ্চসজ্জা কিবা বাহিৰৰ কিবা তেনেকুৱা স্পেচিফিক বস্তু আছে নেকি যাক বোলে য'ত হয় বোলে এটা পুখুৰী হওক নহয় বোলে এখন ডাঙৰ ফিল্ড কোনটো দৃশ্য তাত দেখায় তাৰ বিষয়ে জানে নি বোলে হয় কংসালয় দৃশ্যটো হওক নহয় বোলে বৃন্দাবনীয় দৃশ্যটো হওক কোনটো দৃশ্য তাত সেই হয় কৃষ্ণৰ বৃন্দাবনীয় দৃশ্য তাত হয়তো দেখায় চাগৈ কাৰণ অঁ অঁ কৃষ্ণ গোপীসকল তেওঁলোক হেৰি হয় সেই দৃশ্য দেখাই অঁ আৰু আপুনি অসমৰ যিকেইটা ঐতিহাসিক ধৰ্মীয় অনুষ্ঠান বা ঐতিহাসিক ধৰ্মীয় যিকেইটা আমাৰ হাতত আছে ঐতিহ্যমণ্ডিত যিকেইটা স্থান আছে যেনে শিৱদৌল হওক শিৱসাগৰৰ শিৱদৌল ৰংঘৰ কাৰেংঘৰ আমাৰ ঢেকীয়াখোৱা বৰ নামঘৰ এইবিলাকত কেতিয়াবা আপুনি গৈছে নেকি বা তাত গৈছে যদি তাত আপোনাৰ বিষয়ে তাৰ বিষয়ে কি জানে বা তাত অভিজ্ঞতা কেনেকুৱা তাৰ বিষয়ে অকণমান ক'ব পাৰিব নেকি অঁ হয় অঁ ঢেকীয়াখোৱা নামঘৰত কোন মাহত গৈছিলে আপুনি ভাদ মাহত ঢেকীয়াখোৱা নামঘৰত হয়তো সকলোৱে চাগৈ যায় তাত এটা পৱিত্ৰ স্থান আৰু ধৰ্মীয় স্থান জেগাটো হয় অঁ কামাখ্যা কামাখ্যা মন্দিৰত কোনগৰাকী দেৱীক আমাৰ উপাসনা কৰা হয় কোনগৰাকী দেৱীক পূজা কৰা হয় জানে নেকি সেই বিষয়ে অকণমান ক'ব যদি জানে অঁ আৰু কামাখ্যা মন্দিৰত আপুনি আপুনি কি দেখিলে এটা অঁ কি দেখিছিলে সেইটো হয় অঁ ঠিক আছে বাৰু আপোনাৰপৰা বহুখিনি তথ্য আমি পালোঁ আৰু আপোনাক এই বহুমূলীয়া সময় আমাক দিয়াৰ বাবে বহু বহু ধন্যবাদ অঁ ইয়াকে কৈ মই মোৰ ফোন কল ৰাখিব বিচাৰিছোঁ